বাৰু মোৰ বিল কিমান হক চাকছোন আপোনাৰ ইউ পি আই বা আন কিবা অনলাইন পেমেণ্টৰ হেৰি আছেনে ব্য়ৱস্থা আছেনে গুগল পে' আছে যদি দিয়ক মই ইস্কেনটো কৰি পেমেণ্টো দি লওঁ